অঁ পোৱা যায় ভালেই অঁ অঁ কি মাছ বা অঁ লোকেল চব বিধৰে পোৱা যায় বাৰু শ'ল মাগুৰ বৰালি ৰৌ মিৰিকা এইবোৰ পোৱা যায় ঘৰৰ ফিচাৰি আছে সেই ঘৰৰ ফিচাৰি দিয়ে মানে ৰখা যায় আৰু হ'লচেলত কিমান হ'ব এশ ষাঠিমান হ'ব এনেই গোটা এনেই মানে এইবিলাকত কাটি কৰি বিক্ৰী কৰা হ'লে দুশ টকা লয় ঘৰত অঁ ঘৰত দিবলৈ পঠাব পাৰিম বাৰু আপুনি এড্ৰেছটো দি দিব অঁ ঠিক আছে এড্ৰেছটো দি দিলে পঠাই দিম বাৰু কি মাছ লাগিব বাৰু আপোনাক চব বিধৰে নে অকল এবিধে অঁ ঠিক আছে আপুনি এড্ৰেছ খালি দি দিব মই পঠাই দিম কোন জেগা অঁ সেনেকুৱা ইমান সৰহকৈ ল'লে দামটো কম বেছ হ'ব বাৰু চিন্তা কৰিব নালাগে আপুনি এবাৰ আহি যাব নহ'লে চেম মাছ অঁ আহি যাব মোৰ মানুহজন আছে পাতি ল'ব ধুনীয়াকৈ দামটো কম বেছ কইব অঁ ঠিক আছে বাৰু আহিব